মই অফিচৰ পৰা আহি পাইছোঁহে অঁ ভালেই আৰু চাহ একাপ খাইলৈ এতিয়া বহিছোঁ অকণমান মাহঁতৰ ভাল তোমাৰ ভাল তোমাৰ ঘৰত ভাল নহয়

মই এতিয়া টেক্সৰ অফিচতে কৰি আছোঁ মোৰ দুবছৰেই হ'ল তুমি কি কৰি আছা অঁ লখিমপুৰতেই আছোঁ নহয় মই এতিয়া অঁ ইয়াতেই ৰুম লৈ অঁ তোমাৰ কোনখিনিত অঁ হয় নেকি মই চি ডি ৰোডত থাকোঁ মোৰ অফিচটো ডি কে ৰোডত অঁ হয় বাৰু লগ হ'লে চাব পাৰিম আৰু অঁ ইয়াত লখিমপুৰত ভালকে পাতে নহয় বিহু অঁ ফিল্ডত কেইবাখনো পাতে চাগে ন অঁ জুবিন আহিব নেকি বাইছ তাৰিখে আহিব নেকি তেতিয়া চাবলে যাব পাৰিম আৰু বাইছ নে একৈছ তাৰিখে অঁ তাতে থাকি চামগে তেতিয়া অঁ ৰুমতে থাকিব পাৰিম ন হ'ব বাৰু অঁ ঢকুৱাখানাত পাতে কেইদিনকে পাতে বাৰু অঁ ময়ো যোৱা নাই শুনিছোঁ বাৰু পাতে বুলি বিলাক অঁ ভিডিঅ'বোৰহে চাওঁ আৰু নিউজত উঠোৱা ভিডিঅ'বোৰ চাওঁ কি পিন্ধি যাব লাগিব তাত কি পিন্ধি যাব লাগিবনো অঁ মানে বিহুৰে ড্ৰেছ পিন্ধিব লাগিব

অঁ অঁ ঠিক আছে ঠিক আছে কেতিয়া পাতি অঁ ঠিক আছে জনাবা মোক ঠিক আছে মোক তুমি আগতেই জনাবা মই আকৌ অফিচৰ পৰা ছুটিও ল'ব লাগিব নহয় দুদিনমান অঁ বিচাৰিলে দিব চাগে বাৰু অঁ মই বেছি ছুটি ল'ব নোৱাৰিম বাৰু দুদিনেই পাৰি এনেই আমাৰ আকৌ ফাইনেল কামবোৰ হৈছে যে এতিয়া বেছিকে নিদিব ছুটি মালিনী থানো মই যোৱা নাই অঁ চিলাপথাৰহে অঁ অকণমান দূৰ হ'ব ঢকোৱাৰ পৰা দূৰ হ'ব চাগে অঁ মে ডাম মে ফিত আছিলোঁ আমাৰ আকৌ অফিচ বন্ধ নাথাকে যে অফিচতে আৰু দিনটো অঁ কেনেকে পাতে জানো মোৰো চাবলে মন আছে পায় যাবহে পৰা নাই এবাৰো

অঁ গাহৰিহে খুৱাই চাগে

অঁ এনেই এনেকে ওলাই যাওঁতে অঁ সুচালগাঁৱতো পাতে নেকি তাতে মই দেখিছিলোঁ বাৰু অঁ কিবা মানে এটা মন্দিৰ নিচিনা এটা বনাই থোৱা আছে আৰু কি বুলি কয় নাজানো আৰু সেইটো অঁ নহয় ষ্টেজটো কাষতেই এটা কিবা মন্দিৰ নিচিনা বনাই থোৱা আছে তাতে পাতে আৰু

অঁ অঁ আৰু এই আহুচাল গাঁৱতে মানে অফিচতে কৰা দাদা এজনৰ ঘৰ তাতে এই দাদাহঁত সেইদিনা অফিচত অহা নাই বাৰু এই মে ডাম মে ফিতে আছে আহোম মানুহ হয় যে ভালকে মানে নিয়মবিলাক পালন কৰে চাগে আৰু তেতিয়া এনে সেইফালে ওলাই গৈছিলোঁ দেখিছিলোঁ আৰু তাতে পতা মানে অঁ জানুৱাৰীত পাতিছিলে নেকি ন মে ডাম মে ফি একত্ৰিছ জানুৱাৰীত অঁ

অঁ এইটো নামঘৰ বনাই চাগে অঁ অঁ যাব লাগে মাতিলে অঁ আলি আয়েঃ লৃগাঙো ফিল্ডতে পাতিছিলে ন মই আৰু তেনেকে ক'লৈকৈ যাবই নাপাওঁ এনেই শুনো আৰু কাৰোবাৰ মুুখত দিনটো অফিচতে যায় যে ৰাতিপুৱাই ওলাই যাওঁৱেই সন্ধিয়া সোমাওহি সেইকণেই বাহিৰ কণ যি দেখোঁ আৰু

বাকী এতিয়া তুমি কি কৰি আছা অঁ তুমি কি কৰি আছা এতিয়া

তুমি নিজে আনিছা অঁ ইস্কুল ইষ্টাৰ্ট হোৱা নাই নহয় চাগে এডমিশ্যন কৰাইছেনে নাই অঁ কিমান ক্লাছলৈ অঁ অঁ অঁ মোৰো এই অফিচতে কৰা লগৰ এজনী মানে বোৱাৰী আৰু তাই ছোৱালী এজনী আছিলে ইস্কুলত দিব পৰা কোৱা হ'লে দিলেহেঁতেন চাগে অঁ তাইৰ বয়সো বেছি হোৱা নাই তিনি বছৰ দুমাহমান হৈছেহে চাগে অলপ দিনৰ আগত বাৰ্থ ডে হৈ গৈছে হে অঁ সৰু হৈ আছে ছোৱালীজনী তায়ো চাগে প্লে' গ্ৰুপতেহে পাৰিব

অঁ ঠিক আছে মই কৈ চাম বাৰু ওচৰতে দিবলৈ মন কৰিবও পাৰে অঁ থাকিম থাকিম বিহুত আমাৰ বেছি ছুটি নিদিয়ে নহয় তিনিদিনহে দিব অঁ এইবাৰ উৰুকা দিনা দেওবাৰ পৰিছে সেইটো এটাত ভাল হৈছে আৰু অঁ সোম মঙল বুধবাৰ তিনিদিন পাম আৰু অঁ কৰিছে কৰিছে অঁ এনে ঢোলৰ মাত শুনিছোঁ বাৰু অঁ নিব লাগে আকৌ তাই ডাঙৰ হোৱা নাই জানো অঁ টমটমত উঠাই দিব লাগে অকণমান নিজে ওলাই মেলি যাব লাগে শিকিব পাৰিব আৰু তেতিয়া অঁ অঁ অঁ সেইটো কথা ঠিক আছে বাৰু অঁ হুঁচৰি পতা কথাটো নকওঁ বাৰু কিন্তু বিহুতে থাকিম আৰু ইয়াতে প্ৰ'গ্ৰেম চাম বাৰু অঁ চাম বাৰু প্ৰ'গেম অঁ অঁ

ঠিক আছে গোটেইকেইটা চাব নোৱাৰিলেও এটা চাম অঁ নাই বেছিদিন ছুটি নাপাওঁ যে এদিনৰ কাৰণে গৈ আৰু আকৌ গুচি আহিবলৈ মন নাযায় নহয় অঁ এই ভাবিছোঁ আৰু বিহুৰ পাছতে কাম চামখিনি অকণমান শেষ কৰি থৈ দুদিনমান ছুটি লৈ সৰহকৈ থাকি আহিমগৈ আৰু ঘৰত

অঁ অঁ ঠিক আছে অঁ ফাটৰ বিহুত এদিন বা দুদিনহে ল'ম বাৰু যদি মানে যোৱাটো মই ফাইনেল কৰি ল'ম যাওঁ নে নাযাওঁ মানে আমাৰ এই ফাইনেল কামবোৰ চলি থাকোতে বৰকৈ ছুটি দিবলৈ মন নকৰে আকৌ ঠিক আছে চেষ্টা কৰিম বাৰু মই ছুটি ল'বলৈ অঁ ঘৰলৈ যাবলৈ তেতিয়া নহ'বই আৰু ঘৰলৈ মিলাব নোৱাৰিম তাৰ পাছতহে মই ঘৰলৈ বেছিকৈ ছুটি ল'ব লাগিব আৰু দহ পোন্ধৰ দিনমান ঠিক আছে অঁ ঠিক আছে যাম যাম ল'ব লাগিব নহয় আকৌ ল'ব লাগিব ভাল কাপোৰ এযোৰ ফাটৰ বিহুলৈ যাম যেতিয়া ভালকৈ পিন্ধিব লাগিব অঁ এনেই কিনি আনিম বাৰু এনেই পিন্ধিবলৈ ইয়াৰ পৰাই কিনি অঁ অঁ তাতে মেলা চেলা বহে চাগে ন ফাটৰ বিহুতে অঁ এই মেলাতে ওলাব চাগে কাপোৰ কানি অঁ অঁ অৰিজিনেল বস্তু হ'ব আৰু দামো বেছি হ'ব চাগে সেইবিলাকত অঁ অঁ অঁ সেইটো হয় অঁ অঁ অঁ ঠিক আছে তেনেকে দামে চামে মিলিলে ভালটো লাগিবই চাগে কাপোৰ ভালকৈ গৈ ল'ম আৰু তেতিয়া তুমি ল'বা ময়ো ল'ম আৰু কোনোবা যাব নেকি বিহুত আমাৰ লগত অঁ ঠিক আছে মই কাৰোবাক লগ ধৰি চাম বাৰু যায় যদি সৰহকৈ হ'লে ভাল লাগিব আৰু গৈ

অঁ অঁ অঁ অঁ অঁ জানো মই ধৰিব নোৱাৰিম বাৰু অঁ ঠিক আছে যাম বাৰু কিহত যাম বুলি ভাবিছা এনে অঁ এনেই গাড়ী চাড়ী হোৱা হ'লে ভাল আছিলে যাবলৈ অঁ মোৰ তেনেকুৱা চিনাকী আছে বাৰু মোক কৈ চাব পাৰিম গাড়ী এখনৰ ব্যৱস্থা কৰিব পাৰিম বাৰু অঁ অঁ গাড়ী তেনেকে ভাড়া চাৰা নিদিলেও বাৰু তেলটো ভৰাই দিম বুলি গ'লে হ'ব থাকিমে অঁ আমাক থৈ পিনি গুচি আহিব আৰু অঁ একো অসুবিধা নাপায় ন তেনেকৈ থাকিলে অসুবিধা নাপাবতো অঁ অঁ ঠিক আছে নহয় তুমি আকৌ তুমি আকৌ চিনাকী মই আকৌ তোমাৰ লগত যাম যে অঁ সেইটো হয় ঠিক আছে যাম খোৱা বোৱা বনাম আৰু আজি কি বনাম জানো এতিয়ালৈকে ভবা নাই অকণমান দেৰিয়েই হয় বাৰু খোৱা তুমি বনাইছা মই এই আহি পিনি ভাগৰেই লাগে যে পাঁচটাত ছুটি হয় আহি পাওঁ মানে চাৰে পাঁচটা হয়েই তাৰপৰা এই আহিয়ে বিছনাখনত পৰি দিওঁহি আৰু অলপ মানে ওলাই যাবলে মনেই নাযায় ক'তো সময়ো নিমিলে তেনেকে দেওবাৰৰ দিনটো আৰু অকণমান এনে ইফাল সিফাল কৰোঁ কেতিয়াবা নহ'লে ৰুমতে থকা হয় প্ৰায় ভাগ দিনটো ঘৰতে শুই মেলি থকাই হয় আৰু অঁ এলাহো লাগে বাকী বজাৰ বজাৰ ঠিক আছে পিঠা পনা বনালে দিবা আৰু মোক অঁ ঠিক আছে এইবোৰ পিঠা চিঠা বনাই মোকো দিবা আৰু খোৱাবা অঁ ঠিক আছে হ'ব দিয়া অঁ ঠিক আছে হ'ব